আচলতে মই ভাবোঁ শিশুসকলৰ ভাল বিকাশৰ বাবে টিভি আৰু অনলাইনত অধিক বিনামূলীয়া শিক্ষামূলক বিষয়বস্তু উপলব্ধ কৰিব নালাগে কাৰণ কিয়নো আগ আগৰ যিহেতু ল'ৰা ছোৱালীবিলাকেও পঢ়িছিল বা শিক্ষাগত অৰ্হতা লাভ কৰিছিল তেতিয়াতো আমাৰ টিভি বা অনলাইন বা ম'বাইল এনেকুৱা ধৰণৰ কোনো ধৰণৰতো ম'বাইল নাছিল বা কোনো ধৰণৰ টিভি নাছিল সেয়ে সিহ সেই ল'ৰা ছোৱালীবিলাকেওতো এদিন ভাল হৈছিল বা পঢ়ি শুনি ভাল কাম কৰিছিল ঠিক সেইদৰে অনলাইন বুলি ক'বলৈ গ'লে আজিকালি ল'ৰা ছোৱালী প্ৰত্য়েকৰ ম'ব প্ৰত্যেকৰ হাতে হাতে নিজৰ ম'বাইল থাকে সেই ম'বাইল প্ৰত্য়েকটো ল'ৰা ছোৱালীকে দিয়াতো ভা মই ভাবোঁ ভাল নহয় যিহেতু নিজৰ অভিভাৱক থাকে জানিলেও নাজানিলেও নিজৰ অভিভাৱক আৰু আজি আজিকালি টিভিটো নহ'লেও মানুহে পঢ়িব পাৰে বা ম'বাইলটো নহ'লেও মানুহে পঢ়িব পাৰে হয়তো নিজৰ অভিভাৱকে অভিভাৱকে জানিব লাগে যে যে এই ল'ৰা ছোৱালীক টিভি বা অনলাইন বা ম'বাইল এনেকুৱা দিব নালাগে কাৰণ তেতিয়াহে ল'ৰা ল'ৰা বা ছোৱালীটো ভাল হ'ব বুলি আম মই ভাবোঁ আৰু শিক্ষামূলক শিক্ষামূলক চেনেল অথবা ৱেবছাইট অনুসৰণ কৰে নেকি মই আচলতে নকৰোঁ কাৰণ মোৰ মই যিহেতু নকৰোঁ মোৰ মোৰ পৰিয়ালৰ মানুহবিলাকেও আচলতে নকৰে আৰু মই ভাবোঁ এইবোৰ বেয়া কাৰণ আজিকালি ল'ৰা ছোৱালীয়ে ভাল এটা কিবা শিকাবলে গ'লে অনলাইনত হয়তো সদায় বেয়াটো আগতীয়াকে চাব বা বেয়াটো আগতীয়াকে খুচৰিবলে চাব বিচাৰে ঠিক সেইবাবে মই মানে ম'বাইল বা যিকোনো দূৰত ৰাখিব বিচাৰো আৰু ল'ৰা ছোৱালীবোৰক আচলতে মোৰ ল'ৰাটোকো মই মই বিচাৰোঁ যে অনলাইন অনলাইন বা যিকোনো এনেকুৱা ধৰণৰ নহওক আৰু স্কুলত যি শিক্ষা দিয়ে ঘৰতো মই সেয়া শিকাবলে চেষ্টা কৰোঁ তেতিয়াহে যাতে মোৰ ল'ৰাটো বা ছোৱালীজনী ভাল হ'ব বুলি মই বিশ্বাস কৰোঁ